আপোনাৰ এপৰ পৰা মই যোনখন শাড়ী ৰিচিভ কৰিলো সেই শাড়ীখন মোৰ ইমান তেনেকৈ পছন্দ নহ'লে কাৰণ প্ৰিণ্টআউটটো বহুতেই মানে বেয়া আছিল আৰু কাপোৰটো ইমান লাহি নহয় যোনটো মই কাপোৰ দেখি মই অৰ্ডাৰ দিছিলো সেই কাপোৰটো মই ৰিচিভ কৰা নাই গতিকে মোৰ কাৰণে এইটো একেবাৰেই পছন্দ নহ'ল আৰু অপছনীয় বস্তু আপুনি দিলে